ৰেচিপিবোৰ বনোৱাৰ ক্ষেত্ৰত মই হুবহু কেতিয়াও অনুসৰণ নকৰোঁ কিয়নো ৰেচিপিবোৰ মই বনাওঁ নিদিৰ্ষ্ট কিছুমান ব্যক্তিৰ বাবে তেওঁলোকৰ সোৱাদ তেওঁলোকৰ ইচ্ছা অনুসৰি মই প্ৰস্তুত কৰিবলৈ যত্ন কৰোঁ এনেকুৱা কিছুমান খাদ্যৰ বিষয়ে যদি মই ক'বলৈ যাওঁ যদিহে মই সৰু ল'ৰা ছোৱালীৰ বাবে খাদ্য বনাওঁ বনাওঁ বিশেষকৈ মই যেতিয়া পায়স বনাওঁ তাত চেনীৰ পৰিমাণ অকণমান মই বৃদ্ধি কৰোঁ কিয়নো সৰু ল'ৰা ছোৱালীয়ে মিঠা খাই ভাল পায় ইয়াৰ উপৰিও যদিহে মই সৰু ল'ৰা ছোৱালীৰ বাবে মাংস তৈয়াৰ কৰোঁ তেতিয়াহ'লে মই মাংসত বেছি পৰিমাণে মছলা কেতিয়াও ব্যৱহাৰ নকৰোঁ ইয়াৰ উপৰিও মই জলকীয়া বা জালুক ব্যৱহাৰৰ পৰা আঁতৰি থাকোঁ কিয়নো সৰু ল'ৰা ছোৱালীয়ে কেতিয়াও জলকীয়া বা জালুক খাব নোৱাৰে ইয়াৰ উপৰিও অত্যাধিক মছলা প্ৰয়োগ কৰিলে তেওঁলোকৰ পেটৰ অসুবিধা হ'ব পাৰে যদিহে মই সল সৰু ল'ৰা ছোৱালীৰ বাবে আচাৰ তৈয়াৰ কৰোঁ তেতিয়া মই আচাৰত বিশেষকৈ গুৰ বা চেনী আদি দি মিঠা আচাৰ প্ৰস্তুত কৰিবলৈ যত্ন কৰোঁ কিয়নো মি মিঠা আচাৰ তেওঁলোকৰ অধিক পচন্দৰ বাবে যদিহে মই মাংস বনাওঁ ডাঙৰ মানুহৰ বাবে তেতিয়াহ'লে মই ইয়াত জালুক বা জলকীয়া দিয়াৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ কিয়নো ডাঙৰ মানুহে জলা দিয়া মাংস খাই বেছি ভাল পায় যদিহে মধুমেহ বা ডাইবেটিছ থকা ৰোগীৰ বাবে মই খাদ্য বনাওঁ তেতিয়া মই চেনিটো একেবাৰে এৰাই চলোঁ কিয়নো তেওঁলোকৰ বাবে চেনি উপকাৰী কেতিয়াও হ'ব নোৱাৰে আৰু মই ইয়াত আলুও পৰিহাৰ কৰোঁ যদিহে মই ডাঙৰ মানুহৰ বাবে আচাৰ তৈয়াৰ কৰোঁ তে তেতিয়াহ'লে মই নিমখ আৰু টেঙা পৰিমাণটো বৃদ্ধি কৰোঁ ইয়াত মই বি বি বিশেষকৈ গুৰ বা চেনি ব্যৱহাৰ কেতিয়াও নকৰোঁ তাত মই জলাৰ পৰিমাণহে বৃদ্ধি কৰোঁ আৰু যদিহে মই অন্য় অনান্য ধৰণৰ খাদ্য যেনে উচ্চ ৰক্তচাপ ব্যক্তিৰ বাবে মই খাদ্য বনাওঁ তেতিয়াহ'লে মই ইয়াত নহৰুৰ পৰিমাণ বৃদ্ধি কৰোঁ কিয়নো নহৰুৱে উচ্চ ৰক্তচাপ থকা ব্যক্তিক যিটো ৰক্তচাপৰ পৰিমাণ সেইটো নিয়ন্ত্ৰণ কৰে যদিহে মই নিম্ন ৰক্তচাপ ব্যক্তিৰ অৰ্থাৎ বাবে ল' প্ৰেছাৰ থকা ব্যক্তিৰ বাবে খাদ্য প্ৰস্তুত কৰোঁ তেতিয়াহ'লে মই ইয়াত নহৰুৰ পৰিমাণ একেবাৰে নহৰুৰ ব্যৱহাৰ একেবাৰে নকৰোঁ ইয়াত নহৰু ব্যৱহাৰ নকৰোঁ এই বাবেই যে নহৰুৱে কেতিয়াও নিম্ন ৰক্তচাপক নিয়ন্ত্ৰণ কৰিব নোৱাৰে ই নিম্ন ৰক্তচাপৰ ৰোগীক দুৰ্বলহে কৰি তোলে ইয়াৰ পৰিৱৰ্তে মই ৰঙা পিঁয়াজ ব্যৱহাৰ কৰোঁ আৰু ৰঙা পিঁয়াজে উচ্চ ৰক্তচাপৰ সৃষ্টি কৰে ইয়াৰ উপৰিও মই ল' প্ৰেছাৰ ৰোগী বা নিম্ন ৰক্তচাপ ব্যক্তিৰ বাবে তৈয়াৰ কৰোঁ পাৰ মাংস বা কলডিলৰ জোল কাৰণ এইবোৰে আয়'ডিন বা বিভিন্ন ধৰণৰ যিবোৰ আমাৰ প্ৰয়োজনীয় দেহৰ বাবে প্ৰ'টিন আদি যোগান ধৰে এনেদৰে মই বিভিন্ন ব্যক্তিৰ বাবে তেওঁলোকৰ সোৱাদ অনুসৰি খাদ্যবোৰ প্ৰস্তুত কৰোঁ